নিজৰ শৰীৰটো ভালে ৰাখিবলৈ হ'লে খাদ্যটোৰ ওপৰত নিৰ্ভৰ কৰে খাদ্যটো খাদ্য বেয়া খাদ্য খাব নালাগে ৰাতিপুৱা শুই উঠি মুখ ধুই চাহকণ খায় চাহ বিস্কুট খায় তাৰপিছত কাম বন কৰি আকৌ ভাত খাব লাগে বেছিকৈ আলু বা মাছ মাংস খোৱাতো ভাল নহয় তেল জাতীয় বস্তু খাব নালাগে গাজৰ ভিটামিন থকা বস্তু খাবলৈ যেনে গাজৰ গাজৰ খালে দাঁতৰ কেলচিয়ামটো ভাল কেলচিয়াম থাকে সেইকাৰণে গাজৰটো খাব লাগে বন্ধাকবি শাক পাচলি মধুৰি চি ভিটামিন বা সেইবোৰ কাৰণে শাক পাচলি খাব লাগে

ভাত ভাত দাইল এইবিলাক সকলো বস্তু অলপ নিয়মিতভাৱে খাব লাগে বইল